কামৰূপ মহানগৰ জিলাৰ কিছুমান অনন্য় স্থানীয় কলা বা শিল্পৰ প্ৰকাৰৰ ভিতৰত আমি যদি স্থানীয় কলাৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াত বিশেষকৈ ওজা পালিৰ প্ৰচলন আছে আৰু নাগাৰা নামৰ প্ৰচলন আছে সেই নাগাৰা নাম বা ওজা পালি নামসমূহে কামৰূপ মহানগৰৰ যিবোৰ স্থানীয় পৰম্পৰা আছে সেইবোৰ ধৰি ৰখাত স সহায় কৰিছে আৰু শিল্পৰ ক্ষেত্ৰত মৃৎ শিল্পৰ প্ৰচলন এই কামৰূপ মহানগৰত দেখা যায় আৰু এইসমূহে অসমীয়া সংস্কৃতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে